হয় কোনে ক'লে হয় কওকচোন অঁ হয় অঁ আমাৰ ইয়াৰ ৰঞ্জিত ছাৰ আছে ৰঞ্জিত গগৈ ছাৰ তেখেতক দেখাব পাৰিব হয় ছাৰ দুটামান বজাত আহিব আপুনি আৰু দেওবাৰে নাথাকে এনে দুটা বজাৰ পৰা বহে আপুনি আহিব পাৰিব হয় পিছবেলা বহে হয় হয় আছে ইয়াতে আপোনালোকে কৰিব পাৰিব টেষ্ট চেষ্ট এইবিলাক ফিজটো কম ইয়াত এতিয়া চৰকাৰী যিহেতু দহ টকা টিকেট কৰিব লাগে আৰু

আছে ছাৰ ইয়াত অঁ ঠিক আছে বাৰু মই আপোনাক নম্বৰটো দিম ঠিক আছে আহিব আপোনালোকে আহিলে ইয়াতে দেখাব পাৰিব ছাৰ থাকেই যিহেতো দুটা বজাৰ পৰা ইয়াত বেছি খৰচা নহয় যিহেতু চৰকাৰী ইয়াতটো সেইখিনি সুবিধা আছে আহি আপোনালোকে কৰিব পাৰিব হয় ইয়াত সেইখিনি নিশ্চয় দুটা বজাৰ পৰা বহে যিহেতু তাৰ আগে আগে আহি পালে ভাল হ'ব ধৰি লওক দেৰটা মানত আহি পাই যা যাব নাই আহি পেলাই কৰিব লাগিব সেইখিনি হয় আহিব